বাইদেউ হয়নে সিদিনাখনি মই আপোনাক মই চাৰ্ট এটা চিলাবলে দিছিলোঁ এই মই শইকীয়াই কৈছোঁ অঁ আপুনি কি চাৰ্টটো চিলাই দিলে বুটাম চুটামো নেখায় গাত আনি পেলাই পিন্ধি চালেহি

নাই পিন্ধি চোৱা চাইছে আকৌ হোৱা নাই টাইট হৈছে বুটাম চুটামো ভালকে খোৱা নাই ধিলা হৈছে এতিয়াতো ভাইটিৰ স্কুল খতি হৈছে ইমানকে খতি কৰিব নোৱাৰো ন আপুনি চাব লাগিছিলে কথাটো প্ৰাইভেট স্কুলত পঢ়াইছোঁ তেতিয়াহ'লে কেনেকে হয় নহয় চিলাব দিছোঁ আপুনি জোখ মাখ ভালকে নল'লে নেকি আপুনি মইতো চিলাবলে জোখ ল'ৰাটো লৈ গৈছোঁ জোখ ল'বলে দিছিলোঁ এতিয়া স্কুল খতি হৈছে ইমানকে এতিয়া ইমানকে স্কুল খতি কৰি দিব নোৱাৰোঁ নহয় তাক মই গৈছিলোঁ সোমবাৰ মানে চিলাবলে দিছিলোঁ আৰু ইমানকে খতি হৈছে ল'ৰাটোৰ স্কুল বেলেগ চাৰ্টটো পিন্ধাই দিবলে নাই এতিয়া তাৰ স্কুলৰ ফিজ খিনিয়ে বহুত দিব লাগে ন মাহেকত যদি স্কুলেই ইমান কেইদিন খতি কৰে ক্লাছ ছিক্সত অঁ এতিয়া আপুনি কি কৰিব মইতো এক্সট্ৰাকে আকৌ পইচা নভৰোঁ মইতো ইমান পইচাটো আপোনাক দিছিলোঁ মইতো আপোনাক চিলোৱা ফিজো দিছিলোঁ আপোনালোকে ভুল কৰিছে মই জোখ মাখ দি জোখত হ'ব লাগছিলে আপোনালোকে ভুল কৰিছে মোৰ গাত দোষ নেকি

সেইটো আপোনালোকৰ দোষ মোৰ দোষ নহয় নহয় সেইটো

অঁ ঠিক আছে মই কাইলে লৈ আপুনি সোমবাৰৰ ভিতৰত চিলাই দিব লাগিব অঁ ঠিক ঠিক আছে ঠিক আছে